আমাৰ অঞ্চলত মনোৰঞ্জনমূলক কাৰ্য বুলিবলৈ আমাৰ ঘৰৰ নিচেই কাষতে এখন খেলপথাৰো আছে দ্বিতীয়তে লাইব্ৰেৰী আছে তৃতীয়তে থিয়েটাৰৰ আহিবৰ কাৰণে এখন ধুনীয়া খেলপথাৰ আছে আমি সেইভাগেই আমাৰ অঞ্চলটোত মনোৰঞ্জনমূলক কাৰ্য্যবোৰ উপভোগ কৰোঁ বিশেষভাৱে ক'ব গ'লে লাইব্ৰেৰীত কিতাপ পত্ৰ পোৱা হয় যদিও তাত খেলা ধূলাৰ বাবে বহুত বস্তুও থাকে তাত আমি খেলিবও পাৰোঁ বিশেষকৈ সৰু ল'ৰা ছোৱালীও লগত লৈ আনি আমি খেলা ধূলা কৰিব পাৰোঁ তাত আৰু খেলপথাৰখনতো আছেই তাত আমি সন্ধিয়া হওক সন্ধিয়াৰ আগতে আবেলি মানে পিছবেলা দুটা তিনিটা বজাৰ পিছত আমি তাত খেলা ধূলা কৰোঁ তাত নানান ধৰণৰ খেলা ধূলা হয় ক্ৰিকেট খেলা ফুটবল খেলা ভলিবল খেলা কম বেছি পৰিমাণে হকী খেলাও হয় তাত আৰু সেইভাগেই খেলি মেলি আমি স্বাস্থ্যৰ কাৰণেও ভাল হয় আমাৰ খেলাটো দ্বিতীয়তে স্বাস্থ্যৰ ওপৰতো আমাৰ মনোবলটো বৃদ্ধি হয় আৰু তাৰপিছত আমাৰ নিচেই ঘৰতে বুলি ক'ব পাৰি ঘৰৰ ওচৰতে এটা ৰুম আছে য'ত আমি ভিতৰুৱা খেল কিছুমান যিহেতু ধৰক লুডু হওক কেৰম হওক তেনেকৈ আমি খেলোঁ আৰু ইয়াৰ আগৰ বছৰটোত আমাৰ ঘৰৰ আগফালেই আমি এখন বেডমিণ্টন কৰ্ট বনাই লৈছিলোঁ তাত আমি আমাৰ লগৰীয়া কিছুমান আহে ওচৰৰে নহয় আঁতৰৰো আহে ৰাস্তায়েদি পাৰ হৈ যোৱা মানুহ কিছুমানো ধৰক ৰখে ৰখি মেলি আমাৰ লগত বেডমিণ্টন প্ৰেক্টিছ কৰে খেলে খেলি ভালো লাগে আমি ৰাতি লাইট জ্বলাই লওঁ লাইট জ্বলায়ো খেলা হয় ঠিক তেনেদৰে অমি মনোৰঞ্জন কৰোঁ দ্বিতীয়তে থিয়েটাৰসমূহ আহে যিসমূহ থিয়েটাৰ আমি আমাৰ পৰিবাৰক লৈ মাক লৈ বা আমাৰ লগৰীয়াখিনিক লৈ আমি যাওঁ গৈ আমি তাত থিয়েটাৰ উপভোগ কৰোঁ আমাৰ মনবিলাক ক্ষন্তেক সময়ৰ কাৰণে হ'লেও ভাল লাগে আৰু টিকেটৰ মূল্যও বৰ বিশেষ নহয় যিহেতু আমাৰ জেগাবোৰ অলপ গাঁৱলীয়া জেগা টাউনৰ নিচিনা ধৰক থিয়েটাৰৰ টিকেটৰ দাম নহয় আমাৰ এইফালে অলপ কমেই হয় সেইভাগে আমি থিয়েটাৰ চাবও যাওঁ সেইখিনি আমি মনোৰঞ্জন বুলি ক'ব পাৰোঁ ধন্যবাদ